হেল্ল' হয় হয়

আচ্ছা কোনটো জেগা অ মানে হেৰি ডুমডুমা ডিষ্ট্ৰিক্টত ন' অ কিমান মানুহ আছে অ কিমান দিনৰ পৰা এনেকুৱা কাম কৰি আছে হয় নেকি এ এতিয়াও আছেনে বাৰু আচ্ছা ঠিক আছে অ নিশ্চয় নিশ্চয় ঠিক আছে মই এতিয়াই আহিছোঁ আমাৰ গ্ৰুপটো লৈ অ তোমালোকে হেৰি দুই তিনিটা গাঁৱৰ মানুহ গোট খোৱাব অ আমি আহিছোঁ বাৰু এইকিটা আমি অ ঠিক আছে ঠিক আছে আমি কৰিম ওম হ'ব